হয় মই যেতিয়া ক্লাছ টুৱেলভ আছিলোঁ তেতিয়া টুৱেলভ শেষ কৰিছিলোঁ তেতিয়া ইঞ্জিনিয়াৰিং পঢ়াৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলোঁ কিন্তু তাৰ প্ৰিপেৰেশ্যনৰ কাৰণে মই দুবছৰ ড্ৰপ দিব লগা হৈছিলে গতিকে সেইটোৱে মোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিলে সেই সিদ্ধান্তটোৰ কাৰণে ফাৰ্ষ্ট বছৰ মই এবছৰ ড্ৰপ দিছিলোঁ কিন্তু সেই বছৰ মই সেই পৰীক্ষাটোত পাছ কৰিব পৰা নাছিলোঁ গতিকে আৰু আৰু এবছৰ ড্ৰপ দিব লগা হৈছিলে নেক্সট বছৰৰ কাৰণে যিহেতু গভমেণ্ট ইঞ্জিনিয়াৰিং কলেজত পাবলৈ আৰু এক্সাম দিব লাগে আৰু এক্সামটো বহুত টান হয় ড্ৰপ নিদিয়াকৈ পঢ়িব নোৱাৰি গতিকে নেক্সট বছৰৰ কাৰণে মানে টুটেল দুবছৰ গেপ দিব লগা হৈছিল গভৰ্ণমেণ্টৰ ইঞ্জিনিয়াৰিং কলেজত পাবলৈ গতিকে মই সেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হৈছিল আৰু এই সিদ্ধান্তৰ বাবে মই ঘৰৰ বয়োজ্যেষ্ঠ বিশেষকৈ মা দেউতাৰপৰা পৰামৰ্শ লৈছিলোঁ এই পৰামৰ্শ অতি গুৰুত্বপূৰ্ণ যিহেতু এইটো এটা বহুত ডাঙৰ সিদ্ধান্ত এইটো সিদ্ধান্তই মোৰ জীৱনৰ কেৰিয়াৰত বহুত প্ৰভাৱ পেলায় গতিকে মা দেউতাই যেতিয়া ক'লে ড্ৰপ দিবলৈ তেতিয়া মই এই সিদ্ধান্তটো ল'লোঁ যে মই আৰু এবছৰ ড্ৰপ দি এই ইঞ্জিনিয়াৰিংৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম বুলি ড্ৰপ দিছোঁ